হেল্ল' অঁ এইটো পৰ্যটকৰ অফিচত লাগিছেনে ফোনটো হয় শুনি আছেনে আপুনি মই মাজুলীৰপৰা কৈছোঁ এইটো বৰপেটা জিলাৰ পৰ্যটকৰ হেৰিয়ত অফিচত লাগিছেনে ফোনটো মই মানে বৰপেটা সত্ৰত ভ্ৰমণ কৰাৰ বাবে একোটা মানে পদক্ষেপ লৈছোঁ আমি আমাৰ একোটা টীম যাব মানে বৰপেটা সত্ৰলৈ আমি মানে তালৈ কেতিয়া যাম বাৰু মানে কেতিয়া গ'লে আমি সকলোবোৰ মানে ভালদৰে চাব মেলিব পাৰিম অঁ শুনিছোঁ দৌল উৎসৱৰ বিষয়ে বহুত ডাঙৰকৈ হয় বোলে ফাকুৱা চাকুৱা হয় ন

আমি ইয়াৰপৰা মানে গাড়ী ভাড়া কৰি যামগৈ আমি মানে সপ্তাহ বা তিনিদিন বা পাঁচ দিনমান থকাকৈ যাম ঠাইখনলৈ এনেই বৰপেটা সকলো মানে সকলোফালে চাম বুলিয়ে যাম আৰু আমি দহজন যাম মোৰ লগৰে আপোনালোকৰ তাত সকলো থকা খোৱাৰ ব্যৱস্থা সকলো আপোনালোকৰ সেই পৰ্যটকৰপৰা কৰি দিয়ে নহয়

অঁ

আপোনালোকৰ তাত থকাৰ ভাড়াটো কিমান পৰিব মানে দহজনৰ পাঁচ দিনত

অঁ অঁ অঁ বাকী সকলো আমি ব্যৱস্থাটো আপোনাক সকলক সা সুবিধা পাম নহয় আমি পৰ্যটক হিচাপে ঠাইখনৰ আপোনালোকৰ কোনোবা এজনকতো লৈ যাব পাৰিম ন আমাৰ লগত আমি দৌল উৎসৱৰ সময়ত গ'লেতো আপোনালোক হ'লেও দৌলৰ কামতে ব্যস্ত থাকিব ন আমাৰ এই দৌল উৎসৱটো যে পাতে এই দৌল উৎসৱটো কেনেকৈ পাতেনো অলপ ক'ব নেকি আপোনাৰ সময় আছে যদি হাতত হয় শুনিছোঁ বহুতৰ মুখতে আমাৰ ইয়াৰপৰা বহুত মানুহ যোৱা দেখিছোঁ আপুনি তাত ক'বচোন বিশেষ উৎসৱটোৰ বিষয়ে

আমি যাম বাৰু আপোনালোক আপোনাক কণ্টেক্ট কৰিমগৈ আপোনাৰ জি মেইল আই ডিটো দিবচোন তাতে আমি কণ্টেক্ট ডিটেইলচটো দি দিম বাৰু আপুনি দৌল উৎসৱ কেতিয়া হয় আমাক জনাব তাৰিখটো আমি তাৰ দুদিন আগত যাম দুদিন আগত গ'লে আমি সত্ৰসমূহ ভ্ৰমণ কৰিম আৰু দৌল উৎসৱতটো তিনিদিন হয় ন তিনি চাৰিদিন হৈ যায় আমি বাকীকেইদিন আমি তাতে কটাই আমি তাৰ পাছদিনাই ঘৰলৈ আমি ঘৰমুখে অভিমুখে হ'ম ঠিক আছে হ'ব দিয়ক ধন্যবাদ দেই